হেল্ল' দেদা মই লক্ষ্যজিতে ক'লোঁ কালি যে আপোনাৰ উবেৰত গৈছিলোঁ মনত পৰিছেনে কালি আপুনি মোক বহুত সহায় কৰিলে মানে বহুত সহায় কৰিলে সেইটো কাৰণে আপোনাক ধন্যবাদ দিবৰ কাৰণে আচলতে ফোন কৰিলোঁ ময়ো আচলতে একেবাৰে নতুন মই অসমৰ বাহিৰলৈ প্ৰথমবাৰৰ কাৰণে আহিলোঁ আহিছিলোঁ আৰু মুম্বাইত মানে মুম্বাইলেখীয়া এখন ব্যস্ত চহৰত অসমীয়া এজন ডেকাক পালোঁ আপুনি ইমান ধুনীয়াকৈ মোক গাইড কৰিলে মই আপোনাক নথৈ মানে নথৈ আনন্দিত হৈছোঁ আপোনাক মই প্ৰশংসা কৰিছোঁ আচলতে মই আচলতে মোৰ লগৰসক লগৰসকলক কৈছোঁৱেই আপোনাৰ সম্পৰ্কে আপুনি ইমান ভালদৰে মোক যাত্ৰাটো সফল কৰি তুলিলে মই মানে একো ৰাস্তা চিনি নাপাওঁ ক'ত খাব লাগে সেইটো নেজানো আপুনি মোক ধুনীয়া ধুনীয়া থলুৱা তে থলুৱা ট্ৰেডিচনেল আপুনি ফুডখিনি মোক আপ্যায়ন কৰিলে কৰালে মোক ভাল আপুনি চাহৰ জুতিও দিয়ালে গতিকে ইমান ধুনীয়াকৈ আপুনি মোক ফুৰালে চকালে বিভিন্ন ঠাইলৈ আপুনি মোক মোক লৈ গ'ল মই অকল মানে সেই ঠাইডোখৰ নামটো ক'লোঁ আপুনি মোক ধুনীয়াকেই সেই ঠাইখিনি লৈ গ'ল মোক ফুৰালে চকালে তাৰ যিখিনি সমস্যা সমস্যাখিনিৰ বিষয়ে মোক ক'লে আগতীয়াকৈ যাৰ কাৰণে যাৰ বাবে মই আচলতে সজাগ হৈ থাকিব লাগিব সেইখিনি কথাকে ক'লে আচলতে মোক ধুনীয়াকৈ আপুনি মোক ফুৰালে আৰু এই ফুৰোৱা কাৰণে আপোনাক ধন্যবাদ দিবৰ কাৰণে আচলতে ফোন কৰিছিলোঁ মই মানে আকৌ আহিম আকৌ মানে মই মুম্বাইলৈ অহা কথা আছে মুম্বাইলৈ আহিলে আপোনালৈকেই ফোন কৰিম মই আপোনাক যোগাযোগ ৰাখিম চেষ্টা কৰিম যোগাযোগ ৰাখিবলৈ আপোনাক মই যোগাযোগ কৰিম আপুনি মোক আকৌ যাতে ভালদৰে এতিয়া যেনেকৈ আপুনি গাইড দিলে ইমান সমস্যাৰ মাজতো ইমান আচলতে কালি গাড়ী বেয়া হ'ল মাজতে আপুনি ইমান ধুনীয়াকৈ সেইখিনিও মেনেজ কৰিলে বাকী যিখিনি আচলতে যান্ত্ৰিক সমস্যা হ'ল এইখিনি কথাক বাদেই দিছোঁ ৰাস্তা পদূলি সমস্যাও আছিলে কিছুমান সেইখিনিও আপুনি ধুনীয়াকৈ ছল্ভ কৰিলে আৰু লগতে আপুনি ইমান আচলতে এজন ভদ্ৰ মানুহ আপোনাৰ কথা বতৰা লগতে আপোনাৰ যাত্ৰাটো আচলতে ৰসাল কৰি তোলা আপোনাৰ যিটো ক্ষমতা আছে আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয় আপুনি মাজে মাজে আপুনি হাস্যৰসিক দুই এটা কথাও কৈছে গতিকে আপুনি গোটেই যাত্ৰাটো আচলতে মোৰ সুমধুৰ কৰি তুলিলে অকনো ব'ৰ হ'বলৈ নিদিলে অকনো আমনিদায়ক হ'বলৈ নিদিলে গতিকে মই আপোনাক ধন্যবাদ দিবৰ কাৰণে ফোন কৰিলোঁ হয় ধন্যবাদ ধন্যবাদ মই আকৌ আহিম আপোনাৰ লগত যোগাযোগ কৰিম ঠিক আছে মই ৰাখিছোঁ এতিয়া